এনেকুৱা কিছুমান কঠিন ৰেচিপি আছে যিবোৰ এতিয়ালৈকে মই চেষ্টা কৰা নাই কিন্তু শিকিব বিচাৰোঁ সেইবোৰ ৰেচিপি কিয় কঠিন সেইবোৰ ক'বলৈ গ'লে মই দুটামান ৰেচিপিৰ বিষয়ে ক'ম যায় যে যিবোৰ ৰেচিপি মই কঠিন কিন্তু মই আজিলৈকে ট্ৰাই কৰিব পৰা নাই আৰু সেইবোৰ ৰেচিপি বহুত কঠিনো হয় সেইবোৰৰ ভিতৰত প্ৰথমতেই ক'বলৈ গ'লে হৈছে মটন বিৰিয়ানী যিটো মটন বিৰিয়ানী বুলি কয় সেই মটন বিৰিয়ানীটো মই বনাবলৈ বহুতো ট্ৰাই কৰিব বিচাৰোঁ কিন্তু ইমান কঠিন যে সেইটো মই কৰিব নোৱাৰোঁ বহুতো ভিডিঅ' চাইছোঁ বহুতো ভিডিঅ'ত বহুতো ধৰণৰ ৰেচিপি দেখা যায় কিছুমানত কিছুমানত মটনটো প্ৰথমে বনাই লৈ পিনে এটা ডাঙৰ পাত্ৰ দি তাৰ ওপৰত আকৌ চাউল দি আকৌ সেইটো ডম লগোৱা হয় আৰু কিছুমানত দেখো যে কিছুমানত একেলগে বনোৱা হয় সেইকাৰণে মটন বিৰিয়ানীটো বহুতো কঠিন হৈ পৰে মোৰ মতে আৰু এটা কঠিন বুলি ক'লে সেইটো হৈছে পনীৰ টিক্কা পনীৰ টিক্কাটো প্ৰথমে পনীৰটো ফ্ৰাই আপোনাৰ ফ্ৰাই কৰাটোৱেই নিজৰ নিজতেই এটা বহুত কঠিন কাম আৰু সেইটো আকৌ টিক্কা বিভিন্ন ধৰণৰ মছলা জাতীয় লৈ পিনে খাদ্য় বস্তু লৈ পিনে সেইবোৰ আকৌ মছলা জাতীয় বস্তু লৈ পিনে সেইবোৰ আকৌ বনোৱাটো আকৌ টান হৈ পৰে সেয়েহে পনীৰ টিক্কাটো এটা মোৰ মতে এটা টান ৰেচিপি হয় আৰু আন এটা বহু টান ৰেচিপি ক'বলৈ গ'লে সেইটো হৈছে মটন হাণ্ডি মটন হাণ্ডিটোও এটা বহুতো টান ৰেচিপি হয় কাৰণ এটা টেকেলীত যিহেতু খাচী মাংস বনোৱা হয় আৰু বহুতো বাৰ খাচী মাংসখিনি লৰাওঁতে টেকেলীটো ভাঙিও যায় ফলত গোটেই মাংসৰ পৰা ধৰি মানে সকলোবোৰ লোকচান হৈ পৰে সেয়েহে মোৰ মতে মটন হাণ্ডিটো এটা বহুত ধৰণৰ টান ৰেচিপি আৰু আৰু তাৰ কাৰণ বেছি আমি জুই দিবও নোৱাৰোঁ সেইটো এটা লেহেমীয়া তাপত অৰ্থাৎ কয়লাৰ ওপৰত কৰা হয় আৰু বেছি তাপ দিলেও সেইখিনি দেই যোৱাৰ সম্ভাৱনা থাকে সেয়েহে মটন হাণ্ডিটো এটা বহু ধৰণৰ টান টান ৰেচিপি হয় আৰু এটা ৰেচিপি আছে যিটো মোৰ বোধেৰে টান হয় সেইটো হৈছে সেইটো হৈছে সেইটো হৈছে চিকেন পোলাও চিকেন পোলাওটো এটা বহুত টান কাৰণ পোলাওখিনি এক্সট্ৰাকে ফ্ৰাই কৰি মাংস এক্সট্ৰাকৈ বনাই বহুতো তাত প্ৰ'চেছ থাকে সেইখিনি বহুত সময় লয় আৰু বহুতো কঠিনো হৈ পৰে সেইকাৰণে চিকেন পোলাওটো এটা মোৰ মতে টান ৰেচিপি